হেল্ল' ৰেষ্টুৰেণ্ট নেকি মই অলপ আগতে আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা খাদ্য সামগ্ৰী অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া পাইছেহি কিন্তু এতিয়া মই কেনচেল কৰিবলগীয়া হ'ব পাৰে কাৰণ আপোনাৰ মই এতিয়া মানে কেছ এণ্ড ডেলিভাৰি কৰিব কৰিব নোৱাৰোঁ কাৰণ মোৰ হাতত কেছ নাই এট প্ৰেজেণ্ট আৰু মই অনলাইন পে'মেণ্ট কৰিব বিচাৰিছিলোঁ কিন্তু আপোনাৰ ডিজিটেল যুগতো আপোনালোকৰ মানে কেছ এণ্ড ডেলিভাৰীৰ বাহিৰে বেলেগ উপায় নাই নেকি বাৰু যেনেকৈ আজিকালিতো গুগল পে' ফোন পে' বহুত ধৰণৰ ডিজিটেল সেৱা আছে সেইখিনি সেৱা প্ৰদান কৰা হ'লে মই খাদ্য সামগ্ৰীখিনি একচেপ্ট কৰিব পাৰিলোঁ হয় কিন্তু আপোনাৰ যদি তেনেকুৱা উপায় আছে তেতিয়া মই একচেপ্ট কৰিম নহ'লে যেন সেইখিনি মই কেনচেল কৰিবলগীয়া হ'ব পাৰে কিবা উপায় আছে নেকি আপোনালোকৰ ডিজিটেল সেৱা কৰিব পৰা মানে ডিজিটেল পে'মেণ্ট কৰিব পৰা আৰু যদি উপায় আছে তেতিয়া মই এইখিনি খাদ্য সামগ্ৰী একচেপ্ট কৰ লৈ থ'ম এইখিনি নহ'লে মই কেনচেল কৰিবলগীয়া হ'ব আৰু এই ডিজিটেল যুগত আপোনালোকে যদি সেইখিনি সেৱা নথয় তে বহুখিনি দিগদাৰ কাৰণ আজিকালি কোনো কেছ হাতত কেছ লৈ নু নুফুৰে সেইকাৰণে মই ভাবোঁ যে যদি পাৰে তেনেকুৱা সুবিধা এটা কৰি দিয়ে যেন ঠিক আছে বাৰু